জীৱ জন্তুৰ জন্ম জন্ম হোৱাৰ পাছত জন্ম হোৱাৰ লগে লগে জন্ম হোৱাৰ লগে লগে হাঁহ বা কুকুৰা পোৱালিটো ভালকৈ গৰম ঠাণ্ডা নোপোৱাকৈ গৰম ঠাইত ৰখা হয় আৰু আজিকালি নতুন নতুন পদ্ধতি কুকুৰা হাঁহ ৰখা কুকুৰা হাঁহ ৰখা ৰখা ব্যৱস্থা ওলাইছে যেনেকে ইলেক্ট্ৰিক লাইটৰ পোহৰতো কুকুৰা হাঁহ পোৱালি অলপো ঠাণ্ডা বা দুখ নোপোৱাকৈ থোৱা হৈছে থোৱা হৈছে থোৱা হয় হাঁহ কুকুৰা জন্ম হোৱা লগালগ সিহঁতক ঢিলা বস্তু যেনেকৈ ভাত খুন্দু চাউল আদি খুওৱা হয় লগতে মাকে কুকুৰা পোৱালিকিটা যেতিয়া অলপ অলপ অলপ উন্নত হয় তেতিয়া সিহঁতৰ মাক বাপেকৰ ওচৰলৈ নিয়া হয় নিয়া হয় মাক বাপেকে ওচৰত ওচৰলৈ নিয়া হয় তাৰ পাছত মাকে উলিয়াই নিজৰ খাদ্য কুকুৰা বা হাঁহক খোৱাব খোৱাব খোৱা হয় কুকুৰাবিলাকক লগতে হাঁহবিলাকক তুঁহগুড়ি ভাত আদি দানা পানী যোগান ধৰা হয় পোৱালীটো হয় সিহঁতক সিহঁতক বা কেইমাহৰ মূৰত ভিটামিন পিল বেজী আদিৰ প্ৰয়োজন আদি পশু চিকিৎসালয়লৈ নি নি পশু চিকিৎসালয়লৈ নি ভালকৈ চোৱা চিতা কৰা হয় লগতে ছাগলীবিলাক ছাগলী ছাগলীবিলাক জন্ম হোৱাৰ পাছতেই সিহঁতক গছৰ পাত আদি কটাই কাটি দিয়া হয় লগতে লগতে ছাগলীটো গৰম ঠাণ্ডা হৈ ঠাণ্ডা নোপোৱাকৈ জুইৰ ওচৰত জুই জ্বলাই দিয়া হয় কাৰণ সিহঁতৰ জন্ম হয় জন্ম হৈ গাৰ তাপটো যেন মাকৰ বুকুৰ ওমটো পাবলৈ বুলি দিয়া হয় লগতে লগতে সিহঁতক দানা ভিটামিন আদি পশু চিকিৎসালয় পৰা অনা হয় লগতে সিহঁতক ঠাণ্ডা নোপোৱাকৈ বা মহে নাকামোৰাকৈ সিহঁতক একো একোটা ঘৰ বনাই দিয়া হৈছে লগতে ঘৰ বনোৱাৰ ছাইদত গধূলি হ'লে মহে নাকামুৰিবলৈ জাক দিয়া হয় জাক দিয়া হয় আৰু আৰু বহু গৰু ছাগলীবিলাক এৰাল দি ঘাঁহ বন আদি খাবলৈ দিয়া হয় নিজৰ আৰু গধূলি হ'লেও সিহঁতক আনি দানা পানী খুৱাই আদি দানা পানী আদি খুৱাই ভালকৈ ৰখা হয় লগতে ৰখা হয় লগতে কাৰো বাৰীত অনিষ্ট নোহোৱাকৈ সিহঁতক এৰাল দিয়া হয় লগতে সময়ৰ মতে সিহঁতক গা পা ধোৱাও হয় গৰু ছাগলীবিলাকক লগতে পোহনীয়া কুকুৰবিলাককো বছৰ বা মাহে মাহে পশু চিকিৎসালয় নি বেজী দিয়া হয় আইৰণ ভিটামিন কেলছিয়াম আদি সিহঁতক খুওৱা হয় সিহঁতৰ অলপো অসুবিধা নোহোৱাকৈ নোহোৱাকৈ চব বস্তুৱে যোগান ধৰা হয় লগ যোগান ধৰা হয় খোৱা বোৱাও আদি যোগান ধৰা হয় আদি যোগান ধৰা হয় হাঁহ কুকুৰাবিলাকক কণী পাৰিবলৈও একো একোটা ঠাই বা খোম পাতি দিয়া হয় খোম পাতি দিয়া হয় কণীবিলাক পোৱালি উলিয়াই পোৱালি উলিয়াই পোৱালি উলিয়াই হাঁহ কণীবিলাক কুকুৰা কণীবিলাক ঘৰত খাবলৈ দিয়া হয় ল'ৰা ছোৱালীবিলাকক সিহঁতে খালে ভিটামিন হয় গৰুৱে গৰুৱে গাখীৰ দিয়ে সেই গাখীৰ খাই ল'ৰা ছোৱালীবিলাকেও বহুত ভিটামিন পোৱা হয় বহুতো ভিটামিন আইৰণ পোৱা হয় ল'ৰা ছোৱালীবিলাকৰ মগজু বৃদ্ধি হয় লগতে গৰু গাখীৰ বহুত সৰু ল'ৰা ছোৱালীৰ কাৰণে বি বহুতেই উত্তম বুলি কোৱা হয় গৰু ছাগলী গৰু গাখীৰ খালে মানুহৰ বহুতো বেমাৰ আজাৰ দূৰ হয় লগতে গৰু ভালকৈ নিয়ন্ত্ৰণ কৰিলে দানা পানী খোৱাব লাগে সময়মতে সিহঁতক খুওৱা হয় সিহঁতক গৰু পুহি মানুহে বহুতো বহুতো উপকাৰ হয় লগতে গৰুৱে কাকো একো অনিষ্ট নকৰে গৰুক মানুহে সময়মতে খাবলে দিলেই হয় সিহঁতৰ সিহঁতক খাব দিলেও হয় সিহঁতক সিহঁতে কাকো একো অনিষ্ট নকৰে ঘাঁহ বন আদি খাই সিহঁতক দিব লাগে লগতে লগতে গৰু গাখীৰ যদি গৰুক ভালকৈ চোৱা চিতা কৰা হয় তেতিয়া গৰু গাখীৰ অধিক দিয়ে গৰু গাখীৰ অধিক দিয়া হয় অধিক দিয়া হয় সেই মান বহুত মানুহক বিলাব পাৰি গাখীৰ সেই গাখীৰ গৰু গাখীৰ অতি উত্তম হয় সৰু ল'ৰা ছোৱালীক খাব লাগে বুঢ়া বুঢ়ী মানুহবিলাকক খাবলৈ দিলেও ভাল গৰু গাখীৰ গাখীৰত বহুত প্ৰটিন থাকে ল'ৰা ছোৱালীবিলাকক ৰাতিপুৱা শুই গাখীৰ দিব লাগে গৰু ছাগলীবিলাকক ভালকৈ চাফা তফা কৰা হয় পানী মাৰি আদি কৰি চাফা কৰা হয় চাফা কৰা হয় গৰু ছাগলীবিলাকক ছাগলী পোৱালি বিলাককো ভালকৈ মূৰত একো ওকণি চুকণি নালাগিবলে কাৰণে দৰৱ ব্যৱহাৰ হয় যি দৰৱ পশু চিকিৎসালয়ত পৰা অনা হয় পশু চিকিৎসালয়ত সকলো ধৰণৰ জীৱ জন্তুৰ বাবে সুবিধা প্ৰদান কৰা হৈছে আৰু সেই সেই প্ৰদান কৰা হৈছে গৰু ছাগলী ইত্যাদিবিলাক